দে কোৱা চাহিল এ এনেই আছো ৰ'বা অলপ ইভিনিংত আড্ডা মাৰি আছোঁ

অ' অ' চাইছো চাইছো চাইছো ডিম্পুৰ বিডিঅ ভিডিঅ'বোৰ চাইয়ে থাকো মই অ' ভাল লাগে কিবা এটা বেলেগ পজিটিভ এটা ভাইৱচ আহে মানে অ' ইয়ুথৰ কাৰণে এটা কিবা এটা ভাল এটা পৰামৰ্শ এটা তেওঁলোকৰ পৰা এটা অনুপ্ৰেৰণা এটা পাব পাৰে আৰু জেগা আৰু বহুত জেগাবোৰ এক্সপ'ল এক্সপ্ল'ৰ কৰি থাকে ন অ' আৰু মানে কি তোমাৰ টেলেন্ট আছে মানে কিবা এটা বস্তু হ'লে কিবা এটা জানি বুজি কিনে পৰামৰ্শ দি কিনে বস্তুটো কয় এনেকৈ নাজানি কিনে বস্তু এটা নবনাই আৰু অ' অ' কন্ট্ৰভাৰ্চিটো চলিয়ে থাকে